হয় কওকচোন নিজিস্কা হয় ৱান প্লাছ এ ৱান প্লাছটো আছে ছাৰ থাৰ্টি থাউজেণ্ডমান পৰিব এ বেটেৰীটো ফাইভ থাউজেণ্ড হ'ব মোবাইলটো ঠিকে আছে পাব পাব পাব কেমু কেমেৰা আপোনাৰ ফিফটি মেগা পিক্সেলৰ কেমেৰা আ পতি ফাইভ থাউজেণ্ড এম এছ হয় আৰু ৱান টুৱেণ্টি এইট জি বি পাব অঁ ৰেমটো এইট জি বি ব এইটো বঢ়িয়া ফোন তুমি লৈ লোৱা আৰু কেতিয়াকে লোৱা কি কৰা মোৰ লগত কথা পাতিবা মোৰ দোকানত আহিবা জেংৰাই মুখত মোৰ দোক অঁ ই এম আই হ'ব জিৰ' ইন জিৰ' ইণ্টা জিৰ' ইণ্টাৰ্ছত তোমাক দিয়া হ'ব মোবাইলটো এইটো অফাৰ দিছোঁ দেৱালী অফাৰ বুলিয়ে সেইটো দিছোঁ আৰু জিৰ' ইণ্টাৰেষ্টত দিছোঁ যেতিয়া ডাউন পে'মেণ্টত তুমি জিৰ' পাবা ক'ত লৈ যাব পাৰিব পইচা পাতি নহ'লেও তুমি আহিবা মৰ দোকানত জেংৰাই মুখ মডেল হস্পিটেল লোকেচন তাৰ ফ্ৰণ্টতে আছে আহিবা কথা পাতিবা আৰু বেলেগ কিবাটা বেলেগ যদি কিবা লাগেও মোৰ ইয়াত পাৱাৰ ফ্ৰীজ পাবা ৱাচিং মেচিন পাবা তুমি যি বি ঠিক আছে হ'ব হ'ব আহিবা